অঁ কি কৰিছা তুমি মই আছোঁ ৰ'বা তোমালোকৰ ভিত তাকেই পিঠাতো আমি বনালোঁ তোমালোকে কিমান আগবাঢ়িলা অঁ আমিটো ভালেমানখিনিয়েই বনালোঁ অলপ আলহীও মতা গ'ল ন বিহু বুলি এতিয়া আমি অলপ মানে তিল দিয়া পিঠা অলপ সৰহকৈ নাৰিকল লাড়ু অলপ গুৰৰ বনালোঁ আৰু আজিকালি যে অলপ মানুহবিলাকে চেনি খাব টান পাই যে সেইবাবে আমি আৰু অলপ গুৰৰ লাড়ুৱেই বেছিকৈ বনালোঁ এইবাৰ আৰু চুঙাপিঠা বনালোঁ আৰু ঘিলাপিঠা বনালোঁ এনেকৈ ভালেমানখিনি পিঠাই হ'ল তোমালোকে কিমান অঁ অঁ তোমালোক অঁ থিকেই আছে অঁ থিকেই আছে বাৰু তোমালোকৰতো বিয়াও আহি আছে হয় হয় অঁ ঠিকেই আছে আমাৰ বাৰু তেনেকুৱা কথা নাই নহয় সেইবাবে আৰু কিনো কৰোঁ সেই কাৰণে লাড়ু পিঠাকে বনাই থাকিলোঁ আৰু আহিবা বিহু খাবলৈ অঁ মইতো যাম বাৰু আৰু বিয়াৰ কাৰণেতো মই সাজু হৈছোঁ আৰু

অঁ মানে হ'ব আৰু তুমি আহিলে মাক লৈ আহিবা অঁ আৰু ভণ্টিকো লৈ আহিবা অঁ অঁ অঁ অঁ অঁ দিয়া ঠিক আছে তেন্তে দেই